অ' ক'ত আছে মাৰ্কেটত আছেনে এই সেউজীয়া পাচলি লোকেল মুৰ্গী মাছ মাংস দাম কেনেকুৱা হৈছে নো সুধি পুছি লৈ আহকচোন বজাৰ কৰি মাছ অ' অ' লোকেল মুৰ্গী দাম কিমান লৈছে অ' হয় হ'ব বজাৰ চজাৰ কৰি মেলি আহক নহ'লে অ' অ' ঠিক আছে হ'ব অ' অ' হ'ব হ'ব